এজন পৰ্যটকে এখন ঠাই ফুৰিবলৈ হ'লে যেনে হাবুঙলৈ গ'লে অ'টো ভাড়া অ'টো ভাড়া অ'টো ভাড়া লয় মানুহ হিচাপত মানুহ যদি ছজন সাতজন যায় তেতিয়া মানে সাতশ আঠশ তেনেকৈ লয় আৰু খোৱা বোৱা এক্সট্ৰা শৰাই শৰাই চৰাই দিলে হাঁহ চাহ মানে হাঁহ কুকুৰা কি দিয়ে মানে নিজৰ কথা তেনেকৈ হ'লেগে মানে হাজাৰ টকা যাব আৰু যদি জীয়াঢল যায় তেনেহ'লে পিকনিক খোৱাৰ পিকনিক খাবলৈ যোৱাৰ দৰে গ'লে তেতিয়া তেতিয়া দুহেজাৰ পোন্ধৰশ তেনেকৈ লাগিব মানে গাড়ী ভাড়া যদি নিজৰ গাড়ী লৈ যায় তেল ভৰাব লাগিব আৰু যদি মালিনী থান যোৱা হয় তেনেহ'লে তাতো বাইকত গ'লে তেলৰ খৰচ হ'ব দুশমান আৰু খাব লাগিব হোটেলত ভাত কিবাকিবি তেতিয়াও যাব পোন্ধৰশ টকামান মানে লগত যদি মানুহ বেছিকৈ যায় তেতিয়া মানে পইচাটো সৰহকৈ খৰচ হয় আৰু